হেল্ল' চয়নিকা তই মোক এটা সহায় কৰ যে মোৰ চৰকাৰী প্ৰমাণীকৰণ প্ৰক্ৰিয়াৰ বাবে আধাৰ কাৰ্ডটো বহুত প্ৰয়োজন হৈছে আৰু মই স্কুলত উপস্থিত আছোঁ সেইকাৰণে তই মোক আধাৰ কাৰ্ডটো ডিজিলকাৰৰপৰা কেনেকৈ ডাউনলোড কৰে শিকাই দে আৰু তই ডিজিলকাৰৰপৰা আধাৰ কাৰ্ডখন ডাউনলোড কৰি দে মোৰ তেতিয়া সহায় হ'ব